মই ভ্ৰমণ কৰা এক বিশেষভাৱে সুন্দৰ এখন ঠাই হৈছে কাকজা কাকচাং যি এই জলপ্ৰপাত আছে জলপ্ৰপাতত ইয়াত বগাই যাবলৈ বুলি বৰ্তমান পাহাৰটোৰ ওপৰৰ ফালে যিয়ে ডাঙৰ জলপপ্ৰাত আছে ই দেখিবলৈ সঁচাকৈ বহুত মনোমোহি মনোমোহিত আৰু এই যি জলপ্ৰপাত এই জলপ্ৰপাতলৈ যাবলৈ হ'লে ইয়াত বৰ্তমানে সুবিধাজনকভাৱে ৰাস্তা বনাই দিয়া হৈছে প্ৰথমতে যেতিয়া গৈছিলোঁ তেতিয়া যাওঁতে ইয়াত কোনো ধৰণৰ ওপৰলৈ যাবলৈ তেনে ধৰণৰ ইমান সুবিধা নাছিল খোজকাঢ়ি প্ৰায় সৰু সৰু পানী পানীৰ দৰে এনেকৈ গৈ থকা সৰু সৰু নদীৰ নিচিনা কিছুমান জুৰি পাৰ হৈ পাৰ হৈ যাব লগা হৈছিল ওখোৰা মোখোৰা ক'ৰবাত বেছি ওখ ক'ৰবাত বেছি চাপৰ ধৰণৰ ৰাস্তাৰে কিন্তু বৰ্তমান ইয়াত যাবলৈ সুবিধাজনকভাৱে ৰাস্তা নিৰ্মাণ কৰা হৈছে